এক লাখ পঞ্চাছ হাজাৰ পাঁচশ পঞ্চাছ দুই লাখ নিৰান্নব্বৈ হাজাৰ আঠশ তেইছ পাঁচ লাখ সত্তৰ হাজাৰ তিনিশ আঠ লাখ সাত লাখ ষাঠি হাজাৰ